হেল্ল' অ' মইনা তই ক'ত আছ অঁ মই চাকৰি এটা পালোঁ নহয় এতিয়া আকৌ মোক পান কাৰ্ডটো দৰকাৰ হৈছিলে পান কাৰ্ডটো মোৰ ভাগৰ উপাধিটো খেলি মেলি হ'ল নাম এটা গণ্ডগোল হ'ল আখৰ এটা গণ্ডগোল হ'ল সেইকাৰণে এতিয়া সেইটো নহ'ব নতুনকৈ খুলিব লাগে কি কি প্ৰয়োজন হ'ব

গাঁওবুঢ়া চাৰ্টফিকেটখন লাগিব তাৰপিছত মেট্ৰিক চাৰ্টিফিকেটখন

অঁ আধাৰ কাৰ্ডটো তাৰপৰা খাজানা ৰচিদ নালাগেনি অঁ মই বহুত দিনতে হেৰি কৰা নহয় জানো মই কি কি লাগে পাহৰি থাকিলো নহয় অঁ তই নহ'লে হেৰি কৰিবিচোন মোক এই পাণ কাডটো নহ'লেবা তইয়ে খুলি দিবিচোন মই হোৱাটছআপত দি দিম নথি পত্ৰকেইটা অঁ হ'ব নহয়বা